অঁ কোৱাচোন অঁ কিমা কিমান বা অঁ অঁ

অঁ

অঁ এতিয়া গাড়ী গাড়ীবোৰ গাড়ীবোৰ আছিলে কিন্তু এতিয়া এই ভাড়া মাৰিবলৈ ওলাই গৈছে নহয় এই এই অকণমান দেৰি হ'ব নেকি এতিয়া ক'ত পেলাব লাগিব অঁ অঁ দিয়া এতিয়া ৰাস্তা পদূলিবোৰ ভাল নে কিয়েনে সেয়া তাত গাড়ী চাৰি এখন এটা লৈ আহিব লৈ আহিবা তেতিয়া অঁ সেয়াহে এতিয়া কিবাকিবি বস্তু লৈ গৈছে পেলাবলৈ এতিয়া কিমান দূৰ পায়গৈ এতিয়া মই হেৰি মই সেইটোহে এতিয়া ক'ব নোৱাৰিম হাঁ ড্ৰাইভাৰটোৰ কণ্টেক্ট নাম্বাৰ নাই আকৌ

এতিয়া পানী এতিয়া এনেই ডাঙৰ হেৰিটো নাই আকৌ অঁ অঁ অঁ